হেল্ল' অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হ'ব দে বাকী মই অঁ অঁ অঁ অঁ হ'ব দে মই ক'ম দে এনে আগতে একবাৰ কৈছোঁ চাফাই অভিযান হ'ব বুলি এটা মই মহিলাখিনিক ক'ম দে আমাৰ দুটা তিনিটা মহিলা গোট আছে ত্ৰিছ চল্লিছজনমান হ'ব মই তাহাঁতক ক'ম দে ফোন কৰিম আখন আৰু সোমবাৰেতো সেইদিনাখন বন্ধৰ দিন আছে ল'ৰা ছোৱালীৰো স্কুল নাথাকিব হ'ব দে মই ক'ম দে

অঁ হ'ব দে মই ক'ম দে পিঠা পিঠা লাৰু আৰু বুট ভিজাই যদি নিয়ে কোনোবাই নিব পাৰিব ক'ম দে আৰু লগত নিব লাগিব কিজানি বাঢ়নী বা খৰাহি চৰাহী জাবৰ পেলাবৰ কাৰণে অঁ অঁ অঁ অঁ অঁ হ'ব দে অঁ অঁ অঁ অঁ হ'ব দে দে হ'ব দে ক'ম দে মই অঁ হ'ব দে মই ক'ম দে গোটেইখিনি মহিলাকে দে হ'ব দে ক'ম অঁ হ'ব দে নেকি প্রীতিভোজ বনাব এনে খানা বনাব মানুহ অঁ হ'ব দে আমি চাফাই অভিযান হোৱাৰ পিছত আমি কেইজনমানে ভাত বনাই থাকিব আমি কেইজনমানে চাফা কৰিম হ'ব দে অঁ অঁ হ'ব দে ৰাখোঁ নহ'লে অঁ